হেল্ল' মই কেব এখন বুক কৰিছিলোঁ আৰু তাৰ বাবে মই অলপমান পইচাও দি ৰাখিছিলোঁ কিন্তু কিবা কাৰণ বিশেষ কাৰণ এটাত মই এতিয়া কেবখন কেঞ্চেল কৰিব লাগিছিল আৰু যিখিনি মই ধন দিছিলোঁ আগতে সেইখিনি কিবা কিবাকৈ হ'লেও যাতে মোক ঘূৰাই দিব পাৰে হয় ফোনপে' নাইবা পে'টিএম কৰিব পাৰে জিপে' কৰিব পাৰে মই আপোনাক ডিটিয়েল্চখিনি দি আছোঁ এটা বিশেষ কাৰণবশতঃ মানে পইচাখিনি মোক ঘূৰাই লগা হৈছে এইখিনিয়ে